অঁ সেইটোৱে তুমি কোৱা আৰু লগৰ লগৰ কাৰাবাক কাবাক কেতিয়া মিটিংখন কৰিবা কি কৰা ও কি কি খেল হ'ব সেই খেলৰ

অঁ হয় অঁ প্ৰাইজ কেইটাও ল'ব লাগিব কি কি অঁ

অঁ এতিয়া পৰহিলে ছাবিছ জানুৱাৰী হ'লেই দেখোন পৰহিলে কাইলৈ মিটিং এখন কৰিলেই ভাল হ'ব আবেলি অঁ খোৱা বোৱাতো দিব লাগিব কিবা কিবি তাত

অঁ মই কৈ দিম বাৰু এতিয়া মই বাহিৰত আছোঁ অকণমান বিজি হৈ আছোঁ মই ফোন কৰিম তাহাঁতক অলপ পিছত ও হ'ব প্ৰাইজকিটা কি কি দিলে ভাল হ'ব সেই মিটিঙতে আলোচনা কৰা হ'ব

মিটিংখন ক'ত কৰিলে ভাল হ'ব জেগাটো ঠিক কৰি ল'লে চবক ক'ব পৰা হ'ব আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো দুটামান শাখা কৰিব লাগিব ক শাখা খ শাখা তাৰ ল'ৰা ছোৱালীবোৰ অঁ নামভৰ্তি আৰু জেগা ঠিক কৰিব লাগিব ক'ত কৰা হ'ব

অ' কি কি প্ৰাইজ দিয়া হ'ব কি কি সেইখিনিও গোটেইখিনি একেলগে মিটিঙতে আলোচনা কৰি পেলাই কিনি লৈ অহা হ'ব ঠিক আছে